হেল্ল'

মোৰ ভালে এনেই বহি আছোঁ আপোনাৰ খবৰ কেনেকুৱা অঁ ভাল ভাল চাহ এতিয়া মানে বোৱাৰী জনীয়ে বনোৱাই নাই নহয় এতিয়া এ সন্ধিয়াতে চাহ খালোঁ এতিয়া নাই আৰু কি ভাবিছে কওকচোন অঁ অঁ অঁ অঁ অঁ অঁ

এই হেৰি আমাৰ এওঁ কৈ আছিল বুজিচেনে এফালে ফুৰিবলৈ যোৱাৰ কথা এতিয়া শুনিলে হয়তো জাপ মাৰিহে দিব এইটো কথা শুনিলে ওলাই ফুতালৈ যোৱাৰ কথা শুনিলে আমাৰ বাৰু এইখিনিতে ওচৰতে গাড়ী এখন আছে মই সুধি কৰি ঠিক কৰিম বাৰু গাড়ীখন এতিয়া কিমান দিনত যায় এতিয়া সেইটোকে খাটাং হলেই হ'ল অঁ অঁ অঁ মই সুধিম অঁ সুধিম সুধিম এই

অঁ অঁ অঁ ইয়াৰ পৰাই চব মানে ইয়াৰ পৰাই চব মানে যোগাৰকৈ লৈ যাব আৰু অঁ অঁ হ'ব হ'ব হ'ব